হেল্ল' অঁ বাইদেউ মই কালচাৰেল ইউনিভাৰ্চিটি পা কৈছিলোঁ এইটো বনগাঁৱত লগা নাই নে হয় বাইদেউ মই এই কালচাৰেল ইউনিভাৰ্চিটিত এগৰাকী পি এইচ ডি স্ক'লাৰ হয় মই আপুনি খেতি বাতি নকৰে জানো আপুনি কেনেকুৱা ধৰণৰ খেতি কৰে কি কি কৰে অলপমান জনাব পাৰিব নেকি অঁ অঁ হয়নি

অঁ বাইদেউ এতিয়া কেনেকুৱা ধৰণৰ খেতি কৰিছে আপুনি কি কি লগাইছে হেৰি পথাৰত আটছা ছিজন ছিজন চাইকেনে খেতি কৰে ন অঁ অঁ এ হেৰি মই মানে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পি এইচ ডি কৰি আছিলোঁ এই কি বুলি কয় এই এনেকা অৰ্গেনিক খেতি বাতিৰ ওপৰত মাজুলী কেনে কেনেধৰণে আগবাঢ়িছে তাৰ ওপৰত মানে অলপ ৰিছাৰ্চ কৰি আছোঁ মই আপোনাৰ পৰা সেই তথ্যবোৰ ল'বলৈ ফোন কৰিছিলোঁ এতিয়া বাৰু থিয় থিয়ৰিকে আপোনাৰ পৰা দুই এটা কথা জানিলোঁ দুদিনমান পিছত মই আপোনাৰ ওচৰত যাব বিচাৰোঁ আপোনাৰ ফাৰ্মখন নিজে চাবলৈ প্ৰেক্টিকেল কৰিবলৈ আপোনাক লগ পামনে বাৰু হয় হয়

হয় বাইদেউ কোন কোনটো টাইমত গ'লে আপুনি ফ্ৰী থাকিব হয় হয় মই অহা দেওবাৰে যাম নহ'লে ঠিক আছে এতিয়া যেনেদৰে গুৰুত্ব দিলে মই গ'লেও যাতে আপুনি মোক কথাবোৰ ভালদৰে বুজাই দিয়ে দেখুৱাই দিয়ে তাকে আশা কৰিব ঠিক আছে